আমাৰ বৰপেটা জিলাৰ স্বাস্থ্য বুলি ক'বলৈ গ'লে আমাৰ বৰপেটা জিলাখনত সৰ্বমুঠ এটাই মেডিকেল কলেজ আছে যিটো বৰপেটা মেইন মেইন চহৰত হয় আৰু মোৰ ঘৰ বৰপেটা মেইন চহৰ চহৰৰ পৰা কম চে কম পঁচিছ কিলোমিটাৰ দূৰত হয় ব্ৰহ্মপুত্ৰৰ পাৰত ত' আমাৰ গাঁৱত ইমান এটা সু ব্যৱস্থা নাই যদিও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে তাত সু ব্যৱস্থা নাই বুলিয়ে ক'ব পাৰি কিয়নো তাতে কোনো ধৰণৰ মেজৰ সমস্যা এটা হ'লে তাতে কোনো চিকিৎসা পোৱা নাযায় যদিও আমি বৰপেটা মেইন চহৰত যাব লাগে বৰপেটা জিলাৰ স্বাস্থ্য সেৱা ক'বলৈ গ'লে আমাৰ গাঁৱতে ইমান এটা ভাল স্বাস্থ্য সেৱাৰ সুবিধা নাই ত' গাঁওখনৰ পৰা বহু দূৰত এখন স্বাস্থ্য কেন্দ্ৰ আছে যদিও

বহু টাইম লাগে যাবলৈ স্বাস্থ্য কেন্দ্ৰৰ পৰা ভাল চিকিৎসা লাভ কৰিব নোৱাৰি কাৰণ স্বাস্থ্য কেন্দ্ৰৰ ইমান এটা সুবিধাজনক নহয় স্বাস্থ্য কেন্দ্ৰত ডক্টৰ নাথাকে আৰু যিকেইটা ডক্টৰ আগতে আছিল সেইকেইটা এতিয়া নাই বেলেগ বেলেগ ঠাইত গুচি গৈছে আমাৰ স্বাস্থ্য কেন্দ্ৰবিলাক ইমান এটা উন্নত নহয় স্বাস্থ্য কেন্দ্ৰত গৰ্ভৱতী মহিলাৰ বাবে ইমান এটা সুবিধা নাই আমাৰ গৰ্ভৱতী মহিলাসকলৰ বাবে স্বাস্থ্য কেন্দ্ৰৰ সুবিধা নহয় যদিও বৰপেটা মেইন চহৰত গ'লে বৰপেটা মেডিকেল কলেজৰ পৰা স্বাস্থ্য লাভ কৰিব পাৰি চিকিৎসা বৰপেটা মেডিকেল কলেজত ভালেই কৰে বৰপেটা মেডিকেল কলেজত বহুতো ধুনীয়া ব্যৱস্থা আছে যদিও আমাৰ গাঁৱত কোনো ধৰণৰ ব্যৱস্থা নাই